হেল্ল' অঁ কোৱা

অঁ পাব পাব পাব ৰুম ঠিক ৰুম ঠিকে আছে আপুনি এতিয়া শিৱসাগৰত পাব শিৱসাগৰলৈ আহিলেও পাব আপুনি নাজিৰাতো পাব ডিব্ৰুগড়তো পাব এইটো আজিকালি বেছি নহয় দুহেজাৰ ওপৰত যাব অঁ কোৱাটো অঁ কোৱাটো সেইটো থাকেই পাব অঁ থাকিব থাকিব এতিয়া কিমান মানুহ আহিব তাৰপৰা ছজনমান ছজন গ'লে এতিয়া দুই ৰুম এটা নহ'ব তেতিয়া ৰুম তিনিটামান ল'ব লাগিব নেকি অঁ নাই এতিয়া এই নহয় এতিয়া আমাৰটো বৰ্তমান ৰেটেই হৈ আছে সেই ৰেটটোত মানে এতিয়া প্ৰায় বাকী ৰাইজো আহি আছে নহয় এতিয়া কৰিলে তেওঁলোকেও বেয়া পাব গতিকেলৈ এইকাৰণে প্ৰব্লেম হয় অঁ এতিয়া আপোনোক আহিব ক'ৰপৰা গোলাঘাট আপুনি কিবা চাবলৈ আহিব নেকি অঁ অঁ এতিয়া ৰুমটো কিমান দিনৰ কাৰণে বুকিং কৰিব এনিশা অঁ তাৰমানে দুদিন তিনিদিন নালাগে আৰু

অঁ আহি লওকচোন বাৰু চাওঁ আৰু